চৰাই ভাল লাগে ওপৰত যেতিয়া আকাশৰ ওপৰত উৰি ফুৰে জাক পাতি চাই ভাল লাগে কিন্তু চাই থাকিলেই ভাল লগাটোৱেই নহয় চৰাই সংৰক্ষণৰ কাৰণেও মানুহে চিন্তা কৰিব লাগে আজিকালি গছ গছনিবোৰ কাটিছে চৰাই বাহ সাজিবলৈও জাগা নাইকিয়া হৈছে মোবাইল টাৱাৰৰ কাৰণেও চৰাই মানে সংখ্যাটো কমি গৈছে চৰায়ে যেনেকৈ গছত কুটা কঢ়িয়াই কঢ়িয়াই এডাল বাহ সাজে কিন্তু গছবিলাক কাটি দিয়াৰ ফলত তেনেকৈ চৰাই সংখ্যাও কমি গৈছে চৰাই যেতিয়া বস বসন্ত ঋতুত চৰায়ে বসন্তৰ আগজাননী দিয়ে সময়ে সময়ে প্ৰত্যেকটো ঋতুতে চৰাই মানে সময়ে সময়ে আহি তেনেকৈ ঋতুৰ প্ৰতিটো ঋতুৰ খবৰ চৰায়েই দিয়ে চৰাইবিলাকৰ কিছুমানৰ মাত শুৱলা হয় চৰাই সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰে সুৰক্ষাটোৰ ক্ষেত্ৰত চৰকাৰেও সুবিধা কৰি দিব লাগে অলপ তেতিয়াহে চৰাই সংৰক্ষণৰ ব্যৱস্থাটো গছ চছ ৰোৱাৰ বৃদ্ধি কৰিব লাগে আৰু খাদ্য সংৰক্ষণো কৰিব লাগে খাদ্যৰো যোগান ধৰিব লাগে নহ'লে চৰাই সংখ্যাটো দেশত নাইকিয়া হৈ যাব